সেউজীয়া শাক পাচলিৰ বিষয়ে ক'বলৈ হ'লে আমি সেউজীয়া শাক পাচলি বহুত ৰকমৰ পোৱা যায় যেনে লাই লফা পালেং ঢেকীয়া আদি সেউজীয়া শাক পাচলি সকলোতকৈ উপযোগী বুলি ভাবোঁ সৰু সৰু শিশুসকলক সেউজীয়া শাক পাচলি খোৱাটো অতিকৈ প্ৰয়োজনীয় আমি সৰুৰেপৰা যদি সেউজীয়া শাক পাচলি খোৱা হয় বহুতো স্বাস্থ্য ভালে থাকে সেউজীয়া শাক পাচলিত বহুত পটিনো পোৱা যায় শিশুসকলক আজিকালি খুৱাবলৈ বহুতে অসুবিধা হয় কাৰণ শিশুসকলে সেউজীয়া শাক পাচলিৰ প্ৰতি গুৰুত্বই নিদিয়ে শিশুসকলক লাগে চিপ্ছ ৰিং কিবাকিবি সেউজীয়া শাক পাচলি কি বস্তু চিনিয়েই নাপায় দালি আলুৰ উপৰিও আমি সেউজীয়া শাক পাচলি খাব লাগে দালিটো বহুত কিবাকিবি পোৱা যায় আৰু সেউজীয়া শাক পাচলিতটো বহুত পৃথকভাৱে পোৱা যায় শিশুসকলে আজিকালি মাছ মাংস কিবাকিবি আজিকালি বিচৰা হয় কিন্তু সেউজীয়া শাক পাচলিত গুৰুত্ব নিদিয়ে আমি সৰুৰেপৰা শিশুসকলক যত্ন ল'বলৈ হ'লে সেউজীয়া শাক পাচলি অতিকৈ প্ৰয়োজনীয় কাৰণ নাখালেও আমি শিশুসকলক নিজে খোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি ভাবোঁ আমিও খাব লাগে কিছুমান সেউজীয়া শাক পাচলি উপকাৰিতা আৰু কিছুমান সেউজীয়া শাক পাচলি অপকাৰিতা যেনে বিষৰ কাৰণে ঢেকীয়া শাকটো বেয়া বুলি ভাবোঁ আৰু বাকী পালেং লাই লফা সেইবোৰ উপকাৰিতা বুলি ভাবোঁ অমিতাটো লিভাৰৰ কাৰণে বহুতে প্ৰয়োজনীয় সেউজীয়া শাক পাচলিৰপৰা আমি বহুতো কৰি উপকৃত হৈ বহুতো লাভৱান হ'ব পাৰোঁ ঘৰতে বহি অকণমান হ'লেও খেতি কৰি সেউজীয়া শাক পাচলি সময় উলিয়াই খোৱাটো অতিকৈ প্ৰয়োজনীয় বজাৰতো আনকি সেউজীয়া শাক পাচলি নিবলৈ পৰা হয় ঘৰতে কৰিলে মানে আমি ইয়াৰপৰা বহুতো লাভৱানো হ'ব পাৰোঁ স্বাৱলম্বী হ'ব পাৰোঁ আৰু সেউজীয়া শাক পাচলিৰ বিষয়ে ক'বলৈ গ'লে বহুতে বহুতভাগে কৰে আৰু দাংবদিৰপৰা ধৰি বহুতো শাক পাচলি কৰি আমি ঘৰতেই উপাৰ্জন কৰি